মোৰ আটাইতকৈ গৌৰৱান্বিত সাফল্য বুলি ক'লে মই পাৰ্ট টাইম হিচাপে কলেজ এখনত কৰিবলৈ সুযোগ পাইছিলোঁ আৰু মই পঢ়াই ভাল পাওঁ আৰু সেই সুযোগটোৱেই মোৰ গৌৰৱান্বিত বুলি মই ভাবোঁ